অ' জ্ঞানশ্ৰী বিৰিয়ানী হাউছ হয়নে মই বৰপথাৰ পা ক'লোঁ শিখা দেৱী নাথে অ' মই এক প্লে'ট বিৰিয়ানী অৰ্ডাৰ কৰিছিলোঁ আপোনালোকৰ আপোনাৰ বিৰিয়ানী হাউছৰ পৰা বিৰিয়ানী আহি পালে কিন্তু বস্তুটো কুৱালিটৰ ফুড কুৱালিটিটো একেবাৰে বেয়াচোন মই আগতেও আপোনালোকৰ ইয়াৰ পৰা অৰ্ডাৰ কৰিছোঁ কিন্তু মই ইমান বেয়া পোৱা নাছিলোঁ কিন্তু এতিয়াচোন ইমান মানে বেয়া লাগিছে খাই পেলাই একেবাৰে টেষ্টলেছ আৰু ছেকেণ্ড কথা হ'ল কিবা অলপ অলপ গোন্ধাইছে আপোনালোকে কালি আগদিনা ৰাতিৰ বিৰিয়ানী দিলে নেকি বাৰু কেনেবাকৈ

কিন্তু ইমান খাই পেলাই বেয়া লাগিছে অ' খাই পেলাই বেয়া লাগিছে নিমখৰ মাত্ৰাটোও কম প্লাছ যিটো চিকেন তাত আহিছে মানে চিকেনটো মানে ভালকৈ নিসিজিলে মানে একেবাৰে কেচেমা কেচেম লাগিছে খাই ভাল লগা নাই আৰু এগটো এটা দিয়ে ন বিৰিয়ানীত মানে এফালহে দিছে যে এগ সেইটো কাৰণে আৰু আপুনি সঁচাকৈ বহুত গোন মানে গোন্ধাইছে খাব পৰা ধৰণৰ নহয় আৰু ধৰক আমিতো কাষ্টমাৰে অৰ্ডাৰ দিও খাবলৈ বুলিয়ে ন সেই তেনেকুৱা যদি হয় আমাৰতো বেয়া লাগে আৰু পইচাটোৰ ভেলু নাথাকে আৰু তেতিয়া সেইটো কাৰণে আপোনালোকে অলপ মন দিব বস্তুটো মানে যিহেতু খাবলৈ ভাল আৰু আপোনালোকৰ ইয়াৰতো বিৰিয়ানী হাউছৰ নামো আছে বহুত আগতেও বহুত বাৰ খাইছোঁ মই আগৰ পৰাই খাওঁ ইয়াৰ পৰা মই এবাৰো এনেকুৱা পোৱা নাই এইবাৰহে এনেকুৱা হৈছে মানে অ' আৰু এটা কথা কওঁ দেই পেকিঙৰ কথাটো তাৰমানে পেকিঙটো যে ভালকৈ কৰি নাই দিয়া পেকিঙৰ পৰা মানে গোটেই বস্তুখিনি মই দেখিছোঁ পেকিঙটো খোলোতে ওলাই পৰিছে মানে গোটেই বিৰিয়ানী ওলাই পৰিছে বাহিৰত তাৰপিছতে অকণমান পেকিং কৰোতে মন দিব লাগে আৰু ন

ঠিক আছে অ' ঠিক আছে হ'ব নেক্সট টাইম আপুনি যদি পাৰে আকৌ মোৰ হেৰিটো অৰ্ডাৰ দিয়াৰ মানে মোৰ বস্তুখিনি আকৌ ৰি কে ৰি কে অৰ্ডাৰটো প্লে'চ কৰাৰ ব্যৱস্থা কৰকচোন দেই মই মানে এইখিনি খাব পৰা নহয় ঠিক আ ঠিক আছে হ'ব